ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণ কথন লেখন এই পদ্ধতিকেইটাই ব্যৱহাৰ কৰে আৰু ইয়াৰ ভিতৰত দ্বিতীয় পৰ্যায়টো হ'ল লেখন এই লেখনটো আচলতে কিছু কিছু পৰিৱেশৰ প্ৰয়োজন হয় আৰু সৃষ্টিশীল কৰিবৰ কাৰণে যিকোনো এটা লেখনি এটা তৈয়াৰ কৰিবলৈ যাওঁতে প্ৰথম কথা হ'ল এটা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে এজন কবিয়ে কবিতা এটা সৃষ্টি কৰিবলৈ যাওঁতে তেওঁ এটা পৰিৱেশ এটা পাব লাগে পৰিৱেশটোৰ ওপৰত নিৰ্ভৰ কৰিহে এজন কবিয়ে এটা কবিতা লিখিব পাৰে ঠিক তেনেকুৱাকে এজন সাহিত্যিকে বা উপন্যাসিক এজনে তেওঁ বাস্তৱ ঘটনা এটা তেওঁৰ দৃষ্টিত যেতিয়া পৰিলক্ষিত হয় আৰু তাকে সজাই পৰাই এটা ঘটনা তৈয়াৰ কৰি সি এটা সুন্দৰভাৱে এটা কাহিনী তৈয়াৰ কৰিও এটা সময়ত সি এখন উপন্যাস হৈ যাব পাৰে আৰু এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব পৰিৱেশৰ ওপৰত পৰিৱেশ নহ'লে কোনো কামেই সিদ্ধি কৰিব পৰা নাযায় আমি উশৃংখল অৱস্থা এটাত পৰিৱেশ এটাত আমি কিবা এটা সৃষ্টিশীল কাম এটা কৰিম বুলি যদি ভাবোঁ সি কেতিয়াও সৃষ্টিশীলতাৰ প্ৰকাশ কেতিয়াও হ'ব নোৱাৰিব সেইকাৰণে আমি পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ লেখন পদ্ধতিটো আৰম্ভ কৰিব লাগিব আমি সাধাৰণতে যেতিয়া এটা নিৰিবিলি পৰিৱেশ পাওঁ বা সেই নিৰিবিলি পৰিৱেশটো যেতিয়া আমি ভালদৰে এটা চিন্তা কৰিব পৰা মন এটা যেতিয়া আমাৰ থাকিব তেতিয়াহে আমি এটা নিৰ্দিষ্ট বিষয়ত কিবা এটা লেখা আৰম্ভ কৰিব পাৰিম গতিকে লেখনিবিলাকে এটা ইতিহাস বা এটা দস্তাবেজৰ নিচিনা হৈ পৰে লেখনিবিলাক যেনেকুৱাকৈ যিয়ে তেওঁলোকৰ প্ৰতিজন লেখকৰ মনৰ ভাৱবিলাক তেওঁৰ অন্তৰৰ ভিতৰ চৰাখিনি সেই লেখনিত প্ৰকাশ কৰিবলৈ সুবিধা পায় এতিয়া এটা গল্প যদি আমি লিখিম বুলি ভাবোঁ সেই লিখিবলৈ বহোতে যদি ঘৰখনত এটা শান্তিৰ পৰিৱেশ নাথাকে বা ঘৰৰ বিভিন্ন সমস্যাৰাজীয়ে যদি মানুহজনক জুৰুলা কৰি তোলে তেওঁৰ কলম সেই সময়তে হয়তো থমকি ৰ'ব গতিকে প্ৰিয় পৰিৱেশটো হ'ল এটা নিৰিবিলি পৰিৱেশ আৰু আজৰি সময়ত যেতিয়া কোনো ধৰণৰ মানসিক অকা অশান্তি নাথাকে বা মনটো যেতিয়া সম্পূৰ্ণ মুকলি আৰু সুন্দৰ হৈ থাকিব তেনেকুৱা এটা পৰিৱেশ যিকোনো লেখাৰ কাৰণে অতি প্ৰয়োজন আৰু তেনেকুৱা সময়ত যেতিয়া লিখিব সেই লেখাখিনিয়ে আনৰ অন্তৰ চুই যোৱা কিছুমান বিষয়বস্তু হয়তো তাত উদ্ভাৱন হ'ব পাৰে আমি সেই লেখন শৈলীটো বৃদ্ধি কৰিবৰ কাৰণে আমি কিছুমান উপায় নিজৰ চিন্তা কৰি উলিয়াব লাগিব প্ৰথম কথা হ'ল নিজকে লেখনীয়তা তৈয়াৰ লিখিবলৈ যাওঁতে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব যে আমি এই বিষয়টোৰ ওপৰত লিখিম লিখিবলৈ যাওঁতে আমাৰ হাতত তথ্য কি আছে আমি প্ৰথম কথা হ'ল লেখনিটো তৈয়াৰ কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি তথ্যসমূহ নিৰ্বাচন কৰি ল'ব লাগিব যে আমি যেতিয়া নিৰ্বাচন কৰিম এই বিষয়টোৰ ওপৰতে মই লিখিম তেতিয়া সেই বিষয়টোৰ ওপৰত সাম্যক ধাৰণা সাম্যক জ্ঞান আমাৰ থকাটো অতি প্ৰয়োজন হ'ব যদি ভুলকৈ কিবা এটা আমি তথ্যবিহীনভাৱে কিবা এটা প্ৰকাশ কৰিবলৈ যাওঁ আমাৰ লেখাটোৱে হয়টো আনৰ দৃষ্টিত সেই লেখাটোৱে কাৰোবাৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব বা আমাৰ অজ্ঞতাটো প্ৰকাশ পাই কৰিব গতিকে তেনেকুৱা যদি হয় তেনেকুৱাকৈ লেখাটো বেছি ভাল আমি আমাৰ সৃষ্টিশীলতাটো বৃদ্ধি কৰিবৰ কাৰণে প্ৰকৃতিৰ ওপৰত আমাৰ প্ৰকৃতিৰ ক্ৰিয়াকাণ্ড যিবিলাক আছে আমাৰ চৌপাশে থকা পৰিৱেশটো সেই পৰিৱেশটোৰ ওপৰত আমি সদায় নিৰ্ভৰশীল হোৱাটো অতি দৰকাৰী আমি লিখোঁ বুলি যদি প্ৰত্যেকে ভাবে সেই লেখাটো প্ৰকাশ কৰিবলৈ যাওঁতে পৰিৱেশৰ অবিহনে কিন্তু কেতিয়াও কোনেও নোৱাৰে আৰু এইটোও ঠিক ইচ্ছা কৰি পেলাই কোনো কবি হ'ব নোৱাৰে কোনো সাহিত্যিক হ'ব নোৱাৰে কোনো উপন্যাসিক বা গল্পকাৰ কেতিয়া হ'ব নোৱাৰে ইয়াৰ কাৰণে এটা সৃজনীশীল মনৰ প্ৰয়োজন হ'ব আৰু এটা ঈশ্বৰ প্ৰদত্ত্ব এটা প্ৰতিভাৰ ইয়াত এটা প্ৰয়োজন হ'ব গতিকে আমি লেখাবিলাক যিকোনো লেখাই লিখিবলৈ যাওঁতে আমাৰ সৃষ্টিশীলতাটোক প্ৰকাশ ভংগীটো ইয়াৰ অতি প্ৰয়োজন আৰু আমি লেখাখিনি লিখিবলৈ যোৱা সময়ত আমি কি পৰিৱেশত আছোঁ সেই পৰিৱেশটো আমি অধ্যয়ন কৰি লোৱাটো প্ৰথম কাৰ্য হিচাপে চিনাক্তকৰণ কৰি ল'ব লাগিব গতিকে আমি নিজেই কৰা কামখিনিৰ উপৰিও আমি যেতিয়া ছাত্ৰ ছাত্ৰী হওক বা ভৱিষ্যত প্ৰজন্মক যেতিয়াই লেখনি সম্পৰ্কে জ্ঞান দিবলৈ যাম বা ক'বলৈ যাম তেতিয়া এই বিষয়সমূহ তেওঁলোকক প্ৰথমতে চিনাক্তকৰণ কৰি দিব লাগিব আৰু প্ৰথমতে তেওঁলোকক এই সাম্যক ধাৰণাখিনি লেখনি এটা লেখাৰ যিটো সাম্যক ধাৰণা যিটো পটভূমি সেই পটভূমিটোৰ ওপৰত তেওঁলোকক চিনাকী কৰি দিব লাগিব আৰু তেতিয়াহে হয়টো তেওঁ এজন ভৱিষ্যত কবিও হ'ব পাৰে সাহিত্যিকো হ'ব পাৰে বা উপন্যাসিক গল্পকাৰ কিবা হ'ব পাৰিব